সকলোৰে সৈতে আহাৰ গ্ৰহণ কৰি ভাল লাগে কিয় নালাগিব আৰু আহাৰ গ্ৰহণ আমি বিশেষকৈ মোৰ মতে দুপৰীয়া আহাৰ গ্ৰহণ কৰিবলে আমন্ত্ৰণ কৰি বেছি ভাল লাগে কাৰণ দুপৰীয়া আহাৰটো ভালকৈয়ো খোৱা যায় আৰু খুৱাইয়ো ভাল লাগে তেনেকৈ আৰু সেই দিনে পোহৰে ভালকৈ খুৱাই মেলি আজৰি হ'ব পাৰিলেও ভাল লাগে আৰু আহাৰ খোৱাৰ বিশাল অনুষ্ঠান বুলি ক'বলে গ'লে সকাম আৰু বিয়াসমূহেহতেই আমি সকলো একেলগে গোট খোৱা যায় আৰু এসাঁজ লগে ভাগে খোৱা যায় আৰু বহুতো মানুহ নিমন্ত্ৰনো কৰা যায় আৰু খাবলৈয়ো মতা হয় ধুনীয়াকে খোৱা হয় খুওৱাও হয় সেয়াই আৰু